পৰিয়ালত থাকিলেও খেতিত নিয়োজিত হ'বলৈ বাছি নহ'বলৈ বাছি লয় কাৰণ আমাৰ পৰিয়ালটোৰ পূৰ্বপুৰুষসকলে যিটো কৰ্ম কৰে তেওঁৰ পৰৱৰ্তী প্ৰজন্মই সেই একেটা পেছাকে বাছি ল'বলৈ তেওঁ হয়তো টান পাব পাৰে কাৰণ সকলোৰে নিজস্ব অধিকাৰ থাকে নিজৰ ব্যক্তিগত জীৱনৰ ওপৰত বাকী কৃষিৰ প্ৰয়োজনীয়তাটো অপৰিসীম ইয়াৰ শেষ কৰিব নোৱাৰি কাৰণ ৰাতিপুৱা আমি শুই উঠাৰ পৰা ৰাতি শুৱালৈকে আমি যিখিনি খাদ্য গ্ৰহণ কৰোঁ সকলো খাদ্যৰ মূল উৎস প্ৰধান উৎসটোৱে হৈছে কৃষি আমাৰ কৃষি অবিহনে আমি কোনো এটা বস্তুৱে আমি গ্ৰহণ কৰিব নোৱাৰোঁ সকলোৰে পৰোক্ষ আৰু প্ৰত্যক্ষভাবে কৃষি জড়িত হৈ থাকে যিমানখিনি আমি আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰোঁ তাৰ